হয় মই সৰুৰে পৰা ফুলৰ কাম কৰোঁ ফুলৰ পুলি ৰুই ভাল পাওঁ স্কুলত যোৱাৰে পৰা আমাক শিক্ষকেও কৈছিল যে গছপুলি ৰুব লাগে বুলি আৰু আমি সেয়েহে তেতিয়াৰ পৰাই আমি ফুলৰ পুলি ৰুই ভাল পাওঁ আৰু ল'ৰা ছোৱালীৰ জন্মদিনতো আমি ফুল ৰুবলৈ কওঁ আৰু ফুল ৰুই আমিও ভাল পাওঁ আৰু মই এগৰাকী গৃহিণী ল'ৰা ছোৱালীকো স্কুললৈ পঠিয়াই পেনি মই কেনেকৈ বাগিচাখন পৰিষ্কাৰ ৰাখোঁ সেইটো মই চিন্তা কৰোঁ মই যথেষ্ট ফুলৰ পুলি ৰোওঁ আৰু কাম বন ফুলৰ কাম বনবিলাক কৰোঁ চাফ চাফাই কৰি থাকোঁ ফুলবিলাক যেতিয়া ফুলে সঁচাকৈ দেখিবলৈ ভাল লাগে কিছুমান ফুল মৰহিও যায় তাত আমি গোৱৰ মাটি সাৰ জাৱৰ দি তাক জীয়াবলৈ যত্ন কৰোঁ আৰু এনেধৰণে ফুলবিলাক যেতিয়া যত্ন কৰি ৰোওঁ তেতিয়া ফুলিলে খুব ভাল লাগে আৰু আমি যিবিলাক কাম কৰিছোঁ ফুল পুলি ৰুইছোঁ ঠিক তেনেকৈ আমাৰ ল'ৰা ছোৱালীও আমাক দেখি এনেধৰণেই ফুলৰ কাম কৰিবলৈ আৰম্ভ কৰিছে এনেধৰণে ফুলৰ কাম আৰম্ভ কৰাৰ কাৰণে আামাৰ বাগিচাখন জিলিকি পৰিছে